খেল ধেমালি মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয় বস্তু খেল ধেমালি সকলো বয়সৰ ব্যক্তিৰ বাবে অসংখ্য শাৰীৰিক মানসিক আৰু সামাজিক সুবিধা প্ৰদান কৰে ক্ৰীড়াৰ বিভিন্ন উপকাৰিতা আছে শাৰীৰিক ফিটনেছৰ কথা ক'বলৈ গ'লে ক্ৰীড়াত অংশগ্ৰহণ কৰিলে ব্যক্তিক শাৰীৰিকভাৱে সুস্থ আৰু সৱল হৈ থকাত সহায় কৰে নিয়মিত শাৰীৰিক কাৰ্য্যকলাপে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু ডায়েবেটিছ মেদবহুলতা হৃদৰোগৰ দৰে দীৰ্ঘদিনীয়া ৰোগসমূহ প্ৰতিৰোধ কৰিব পাৰে মানসিক স্বাস্থ্যৰ কথা ক'বলৈ গ'লে ক্ৰীড়াই মানসিক স্বাস্থ্যৰো উপকাৰ সাধন কৰে নিয়মিত ব্যায়ামে মানসিক চাপ উদ্দেগ হতাশা আদি হ্ৰাস কৰা দেখা যায় ইয়াৰ উপৰিও ক্ৰীড়াত অংশগ্ৰহণ কৰিলে আত্মসন্মান আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰি মেজাজ উন্নত হয় আৰু সাফল্য অনুভৱ হ'ব পাৰে ক্ৰীড়াই ব্যক্তিক আনৰ দৰে আনৰ সৈতে যোগাযোগ স্থাপন আৰু সামাজিক দক্ষতা বিকাশৰ সুযোগ প্ৰদান কৰে দলীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিলে দলীয় কাম যোগাযোগ আৰু নেতৃত্বৰ দক্ষতা বৃদ্ধি পাব পাৰে ক্ৰীড়াই মানুহক মানুহৰ লগত লগ পোৱাৰ লগতে সামাজিক সংযোগ গঢ়ি তোলাৰো সুযোগ প্ৰদান কৰে ক্ৰীড়াই বিভিন্ন দক্ষতা বিকাশৰ লগতে উন্নতিৰ বাবে এক মঞ্চ প্ৰদান কৰে যেনে হাত চকুৰ সমন্নয় ভাৰসম্য চঞ্চলতা আৰু শক্তি সমস্যা সমাধান আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত দক্ষতা বিকাশৰো সুযোগ প্ৰদান কৰে ক্ৰীড়াৰ ক্ষেত্ৰত ব্যক্তিয়ে লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে আৰু সেই লক্ষ্যত উপনীত হোৱাৰ দিশত কাম কৰিব লাগে এই প্ৰক্ৰিয়াই ব্যক্তিসকলক তেওঁলোকৰ জীৱনৰ উদ্দেশ্য আৰু বিভিন্ন দিশৰ জ্ঞান গঢ়ি তোলাত সহায় কৰিব পাৰে ইয়াৰ ওপৰি অনুশাসন অধ্যাব্যসায় আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰাত ক্ৰীড়াই সহায় কৰে শৈক্ষিক প্ৰদৰ্শন উন্নত কৰাতো ক্ৰীড়াই সহায় কৰে অধ্যয়ণত দেখা গৈছে যে ক্ৰীড়াত অংশগ্ৰহণ কৰিলে শৈক্ষিক প্ৰদৰ্শন উন্নত হ'ব পাৰে নিয়মিত শাৰীৰিক কাৰ্য্যকলাপে মনোযোগ স্মৃতিশক্তি আৰু জ্ঞানমূলক কাৰ্য্য বৃদ্ধি কৰিব পাৰে ইয়াৰ ওপৰিও ক্ৰীড়াই ভাৰসাম্যৰ অনুভূতি প্ৰদান কৰিব পাৰে আৰু মানসিক চাপ হ্ৰাস কৰিব পাৰে যিয়ে শৈক্ষিক প্ৰদৰ্শন উন্নত কৰিব পাৰে ক্ৰীড়াই সকলো বয়সৰ ব্যক্তিৰ বাবে অসংখ্য সুবিধা প্ৰদান কৰে তেওঁলোকে শাৰীৰিক ফিটনেছ মানসিক স্বাস্থ্য সামাজিক দক্ষতা দক্ষতাৰ বিকাশ লক্ষ্য নিৰ্ধাৰণ আৰু শৈক্ষিক প্ৰদৰ্শনক প্ৰকাশিত কৰিব পাৰে প্ৰসাৰিত কৰিব পাৰে ক্ৰীড়া সামগ্ৰিক স্বাস্থ্য আৰু পুস্ততা উন্নত কৰাৰ এক উ উৎকৃষ্ট উপায় আৰু ইয়াক সকলো স্তৰতে উৎসাহিত আৰু সমৰ্থন কৰা উচিত আচলতে আমি খেল ধেমালিৰ লগত আমাৰ স্বাস্থ্যটো সংযুক্ত হৈ থাকে সেইকাৰণে আমি শিক্ষাৰ পাঠ্যক্ৰমত খেল ধেমালি অন্তৰ্ভুক্ত কৰাটো অত্য়ন্ত প্ৰয়োজনীয় বুলি ক'ব বিচাৰোঁ বৰ্তমান সময়ত অৱশ্যে ফিজিকেল এডুকেশ্যন বিভিন্ন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে তথাপি আনুস্থানিক শিক্ষাৰ পাঠ্যক্ৰমতো খেল ধেমালিৰ পাঠ্য অন্তৰ্ভুক্ত কৰিব লাগে যাতে সৰুৰে পৰাই ছাত্ৰ ছাত্ৰীসকল খেলৰ প্ৰতি আকৰ্শিত হয় আৰু তেওঁলোকৰ স্বাস্থ্যৰ বাবে আমি খেল কিমান প্ৰয়োজনীয় খেল ধেমালি কিমান উপকাৰী সেই বিষয়ে আমি তেওঁলোকক সজাগ কৰিব লাগে এই বিষয়ত আচলতে শিক্ষক শিক্ষয়িত্ৰীসকলেও গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ সমান্তৰালভাৱে শিক্ষাৰ লগতে খেল ধেমালিও আগবঢ়াই নিব পাৰে আৰু ভৱিষ্যতে খেল ধেমালিৰ ক্ষেত্ৰখনতো যাতে নিজকে পৰিচিত কৰি তুলিব পাৰে এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী থাকে যিয়ে পঢ়াৰ ওপৰি খেল ধেমালি খেলি খুব ভাল পায় আৰু খেল ধেমালিত তেওঁলোকৰ পাৰদৰ্শিতা থাকে সেইসকল ছাত্ৰ ছাত্ৰীক চিনাক্তকৰণ কৰি তেওঁলোকক সেই ক্ষেত্ৰত আগবঢ়াই নিবলৈ অনুপ্ৰাণিত কৰিব লাগে যিহেতু খেল ধেমালিয়ে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত কৰাত যথেষ্ট বৰঙণি আগবঢ়ায় গতিকে সৰুৰে পৰাই সেই খেল ধেমালিৰ উপকাৰিতাৰ বিষয়ে আমি সজাগতা সৃষ্টি কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক যিমান পাৰি খেল ধেমালিৰ প্ৰতি আকৰ্শিত কৰিবলৈ চেষ্টা কৰিব লাগে পৰাপক্ষত বিদ্যালয়সমূহত খেল ধেমালি অনুস্থিত কৰি থাকিব লাগে মাজে সময়ে যাতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ খেলাৰ স্কীলসমূহ প্ৰদৰ্শন কৰিবলৈ সুবিধা পায়